হেল্ল' উবেৰ কাষ্টমাৰ কেআৰ মই বৰ্তমান গুৱাহাটীৰ গণেশগুৰিত আছোঁ মই এখন উবেৰ বুক কৰিছিলোঁ কিন্তু বৰ্তমানলৈকে আহি পোৱা নাই আৰু মোৰ বহুত পলম হৈছে মই বেলেগ গাড়ীতে যাওঁগৈ অনুগ্ৰহ কৰি আপুনি ট্ৰিপটো কেনচেল কৰি দিবচোন